অসমৰ সংবাদ মাধ্যমসমূহ আজিকালি বহুত ওলালে যিহেতু পৰ্টেল ওলালে যে ইয়াত যিহেতু অসমৰ সময়ত মাজে মাজে যেনে প্ৰতিদিন টাইম নিউজ লাইভ ডি ৱাই থ্ৰী ছিক্সটি ফাইভ গৈ পোহৰ লাইভ গতিকে এনেধৰণৰ বহুতো তাৰমানে নিউজ চেনেল আছে গতিকে ইয়াৰ ভিতৰতে যিকেইটা ছেটেলাইট চেনেল যেনে ডি ৱাই থ্ৰী ছিক্সটি ফাইভ নিউজ লাইভ প্ৰতিদিন টাইম তাৰ বাহিৰেও কিছুমান পৰ্টেল ওলালে এই পৰ্টেলবিলাকৰ জেগাত ইমানেই তাৰমানে সংবাদদাতা তাৰমানে ভাবিব নোৱাৰা তাৰমানে য'ত পাঁচ ছয়জন সংবাদদাতা আছিলে এতিয়া প্ৰায় পঞ্চাছজনৰ ওপৰত হ'ল গতিকে ইয়াৰ যোগেদি এইটোকে বিচাৰিছে যে আজিৰ ডে'টত সংবাদদাতাৰ কোনো অভাৱ নাই মানুহৰ ঘৰে ঘৰে সংবাদদাতা আছে বুলি ক'লেও ভুল নহ'ব গতিকে যাৰ যাৰ হাতত আজিৰ ডে'টত মোবাইল আছে এনড্ৰইড মোবাইল থাকিব সিয়ে একোজন একোজন আজিৰ ডে'টত সংবাদদাতা হয় আৰু সংবাদদাতালে আজিকালি কোনো ছ'চিয়েল মিডিয়াৰ যোগেদি যিবোৰ বাতৰি প্ৰচাৰ হয় সংবাদদাতালৈ নৰয় তাৰ আগতেও টি ভিত ওলোৱাৰ আগতেই আজিৰ ডে'টত ফেচবুকতেই হওক বা ছ'চিয়েল মাধ্যমৰ যোগেদি সেইখিনি গম পোৱা যায় গতিকে আজিৰ ডে'টত সংবাদ মাধ্যমৰ কোনো তাৰমানে গুৰুত্ব নাই